আমাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰিবলৈ আমি পুৰণা পৰম্পৰাসমূহ মানি চলিব লাগিব যেনে বিহু ভাওনা ৰাস আৰু আমাৰ জাতীয় সাজ পোচাক আৰু বয়োজ্যেষ্ঠসকলক কেনেকৈ সন্মান কৰা যায় সেইবোৰ আমি দেখাই যাব লাগিব আমাৰ জাতীয় উৎসৱ হ'ল বিহু বিহুত প্ৰথমতে আমি আমাৰ বয়োজ্যেষ্ঠসকলক তামোল এখন দি কেনেকৈ সেৱা শুশ্ৰূষা কৰা হয় এইবোৰ আমাৰ ল'ৰা ছোৱালীবিলাকক দেখাই যাব লাগিব আৰু আমি বিভিন্ন ধৰণৰ অনুষ্ঠানো বিহুত পতা হয় যেনে মাহ হালধিৰে গা ধুওৱা হয় আমাৰ বৰ বয়সস্থ মানুহসকলক তাৰ পিছত হালধিৰে গোটেই গাঁৱত বয়সস্থ মানুহ চাই চাই নোওৱা হয় সেইটো অনুষ্ঠান যোৱাৰ পিছত আমি সকলোৱে একেলগেই পৰিয়ালৰ মানুহে চাহ জলপান খোৱা হয় তাৰ পিছত আকৌ ৰাতিকৈ আৰ তেনেকৈ ঠিক ভাতো খোৱা হয় আৰু তাৰ পিছত আহি গ'ল ভাওনা গাঁৱৰ ভাওনা ভাগ তেনেকৈয়ে পতা হয় গাঁৱৰ ভাওনা ভাগত গাঁৱৰ ল'ৰা ছোৱালী ৰাইজ গোপিনী সকলোৱে তেনেকৈয়ে ভাওনা ভাগো পতা হয় সেই ভাওনা ভাগত বিভিন্ন ধৰণৰ নীতি নিয়ম কৰি পতা হয় ভাওনা ভাগ যোৱাৰ পিছত আহি গ'ল আকৌ ৰাস ৰাসতো ঠিক তেনেকৈয়ে আমি সকলোৱে মিলি ৰাসখন পতা হয় তাতো বহুতো নীতি নিয়ম কৰিবলগা হয় আজিকালি আধুনিকৰ আধুনিকতাৰ প্ৰবাহ পৰিছে যদিও তাৰ মাজতেও আগৰ পৌৰাণিক নীতি নিয়মো তাৰ মাজত আছে ঠিক তেনেকৈয়ে জাতীয় সাজ পোচাক এতিয়া যি যিমানেই নতুনত্ব বাঢ়ি গৈছে তাৰ মাজতো পুৰণা যিখিনি সাজ পোচাক সেইখিনিৰ মাৰ্জিনতা ৰক্ষা কৰি আমি আগলৈও কেনেকৈ চলিব পাৰি ল'ৰা ছোৱালীবিলাকক আমি দেখুৱাই যাব লাগিব